হেল্ল' কোঁৱৰ চেলুন হয়নে মই জিনুৱে কৈছোঁ আমাৰ ঘৰত বাইদেউৰ বিয়া আছে অ' সেইবাবে মোৰ লগতে মোৰ ভণ্টি দুগৰাকী চুলি কাটিব আছিল সেই যে আপোনাৰ নম্বৰটো খুৰাইয়ে দিছিল আপোনালোকে বেলেগ বেলেগ ডিজাইনত চুলি কাটেনে প্ৰত্যেকটো ডিজাইনৰ দাম বেলেগ বেলেগ নেকি ঠিক আছে তেন্তে আৰু আপোনালোকৰ চেলুন সদাই খোলা থাকেনে তেতিয়াহ'লে কালি প্ৰায় দহমান বজাত পোৱাকৈ যাম আৰু আমি কেইবাজনীও যাম যদি পাৰে তেন্তে কিবা ৰেহাই দিব ঠিক আছে ৰাখিছোঁ তেন্তে